হয় মই এজন পলিটিকেল ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয় তাত আমাৰ কিছুমান বহুতো থিয়ৰী আহে টান থিয়ৰী আহে ইংলিছত আহে সেইবিলাক আমি কেতিয়াবা কিছুমান নাজানো সেইবাবে আমি কিছুমান আজিকালিতো অনলাইনৰ যুগ তাত আমি সেই প্ৰশ্নবিলাক দি আমি অসমীয়াতে অনুবাদ কৰি লিখিবলগীয়া হয় আৰু আমি বিভিন্ন ধৰণে বহুতো কিছুমান কথা আমাৰ এছাইনমেণ্ট দিয়ে ইংলিছত লিখিব লাগে সেইবিলাক আমি বুজি নাপাওঁ কি কয় আমি ইমান আমিতো ইমান ইংলিছ বুজি নাপাওঁ হ'লেও ইমান কি কয় মেলি আৰু আমি সেইবিলাক বুজি পাবৰ বাবে অনলাইনত অনলাইনত অসমীয়ালৈ অনুবাদ কৰি সেই কথাটো বুজি লওঁ বুজি পেলাই আমি সেই এচাইনমেণ্ট বনাওঁ এনেদৰে অনলাইনৰ সহায়ত বহুতো আজিকালি সুবিধা হৈ পৰিছে বিভিন্ন টান প্ৰশ্ন বা টান কুৱেশ্যন দিলে লগালগ সেই অসমীয়া উত্তৰ আহি পৰে বা অসমীয়াটো আমি দিলে সেইবিলাক ইংলিছত আহি পৰে এনেদৰে বহুতো সুবিধা হৈছে আৰু আমাৰ আমাৰ ডিপাৰ্টমেণ্টৰ বহুতো এনেকুৱা প্ৰশ্ন আহে যিবিলাক আমি ইংলিছত বুজি নাপাওঁ সেই প্ৰশ্নবিলাক আমি তৎক্ষণাত অনলাইনৰ সহায়ত সেই অসমীয়ালৈ অনুবাদ কৰি লওঁ তেতিয়া আমাৰ প্ৰশ্নবিলাক কৰিবলে সহজ হয় তেনেদৰেই অনলাইনৰ যোগেদি আমাৰ বহুতো সুবিধা হৈছে বা টান টান কথা টান টান শব্দ নজনা শব্দ টান টান বিষয় সেইবিলাক পঢ়িবৰ বাবে আমাৰ সুবিধা হৈছে অসমীয়াত ক'ব পাৰিছোঁ অসমীয়াত লিখিব পাৰিছোঁ বা আমি অনলাইনত বিভিন্ন ধৰণৰ যিটি কুৱেশ্যন হওক টান কুৱেশ্যন দিয়া দি দিয়াৰ লগে লগেই কুৱেশ্যন তৎক্ষণাত অসমীয়াত অনুবাদ হৈ গুচি যায় এনেদৰে আমি পঢ়ি পাই পঢ়িছোঁ